হেল্ল' অ' অ' জ্ঞানশ্ৰী হেৰি নহয় এই পৰহিলৈ উৰুকা যে মই মানে পিঠা বনাবলৈ লৈছিলোঁ বুজিছা পিঠা মই বনাব ভালকৈ নাজানো তিলপিঠা বনাবলৈ লৈছিলোঁ কেনেকৈ বনায় বাৰু ক'বা নেকি অকণমান অ' তিল পিঠা বৰা চাউল লৈছিলোঁ ক'লা বৰা চাউল অ' অ'

অ' অ' অ' অ' অ' অ' অ'

মানে তিলৰ লগতে মিক্স কৰি দিম নে কি নাৰিকলখিনি

অ' অ' অ' অ' অ' অ' অ' অ' অ' অ' অ' অ' অ' অ' অ' অ' হৈ যাব ন

অ' বেছি টান নহয় ন ইজি বনাবলৈ সহজেই অ' অ' ঠিক আছে হ'ব বাৰু দিয়া মই বনাই থকা সময়ত আকৌ ফোন কৰিম দিয়া নোৱাৰিলে দেই অ' হ'ব অ'